মোৰ মন বেয়া লাগিলে মই কিতাপ পঢ়োঁ হয়তো সকলোৱে পঢ়ে কিন্তু মই উপন্যাসখিনি বেছিকৈ পঢ়োঁ উপন্যাসখিনি পঢ়িলে উপন্যাসৰ এখন কাল্পনিক জগতত নিজক প্ৰতিষ্ঠা কৰোঁ তেতিয়া মনটো বহুত ভাল লাগে কাৰণ মই নিজক নিজৰ কাল্পনিক জগতত সজাই তুলিব পাৰোঁ ভাল লাগে আৰু কিতাপৰপৰা আমি বহুত ধৰণৰ অৰ্থাৎ কাল্পনিক জগতৰপৰা আমি বহুত ধৰণৰ কথাও শিকিব পাৰোঁ নিজৰ বুজি পাব পাৰোঁ মই কাৰোবাক কিবা কথা কোৱাৰ আগত বেয়া পাইছে নেকি ভাল পাবনে বেয়া পাব এই কথাবিলাক আমি উপন্যাস পঢ়িলে মানে বুজিব পাৰোঁ আৰু কিতাপতো সদায় যোগাত্মক চিন্তাই থাকে সেইবাবে আমি আজৰি সময়ত কিতাপ পঢ়িব লাগে কিতাপৰপৰা আমি বহু কথাই শিকিব পাৰোঁ অৰ্থাৎ জ্ঞান মানেই কিতাপ ভাল লাগে কিতাপৰ প্ৰথম পৃষ্ঠাটো যেতিয়া মেলোঁ আমি তেতিয়া নাভাবোঁৱেই যে ইয়াত ইমান ভাল কাহিনী বা ইমান ভাল অৰ্থ থকা এটা এখন উপন্যাস থাকিব পাৰে পৃষ্ঠাটো মেলোঁতে যেতিয়া আমি আৰম্ভ কৰোঁ তেতিয়া আমাৰ ইমান মনোযোগো নাথাকে যেতিয়া লাহে লাহে আমি সেই কাহিনীতোৰ প্ৰতি বা সেই উপন্যাসখনৰ প্ৰতি আসক্ত হৈ গৈ থাকোঁ তেতিয়া প্ৰায়ে আমাৰ সেই কিতাপখন বা উপন্যাসখনলৈ মনটো গুচি যায় আৰু অকল মন বেয়া লাগিলেই নহয় এনেও কিতাপ পঢ়োঁ এনেই কিতাপ পঢ়িলে ইনেই যিমান ভাল লাগে মন বেয়া লাগি থাকিলে কিতাপ পঢ়িলে তেতিয়া বেছি ভাল লাগে